বজাৰত বহুতো বিভিন্ন ধৰণৰ কাপোৰ কিনিবলৈ পায় বজাৰৰ কাপোৰবোৰৰ অতি সোনকালে ফাটি যোৱাৰ চাঞ্চ থাকে চিলনিবোৰ এৰ খাই যোৱাৰ চাঞ্চ থাকে কাৰণ তাত অকল কাপোৰযোৰ বাছ লাগি থাকিল মানে কেইদিনমান চলাৰ চলিবৰ কাৰণে কাপোৰযোৰ চিলোৱা হয় আৰু

ঘৰৰ আৰু যোনবোৰ হেৰিত যোনবোৰ কাপোৰ নিজে তৈয়াৰ কৰি ঘৰতে চিলাই ৰেডিমেড কিনিও গৈ আকৌ চিলনি মাৰি লয় কাৰণ কাপোৰযোৰ অতি সোনকালে নাফাটে আৰু বহুত দিনৰ বাবেও চলি যায় ৰেডিমেড কাপোৰ কিনাৰ পাছতো চিলনিটো মাৰি লোৱা ভাল আৰু আমি ৰেডিমেড কাপোৰযোৰ যদি ৰেডি মানে ক্ৰয়ত কিনা হয় যাতে অতি দামত কিনা হয় তেনেহ'লে যদি সোনকালে ফাটি যায় চিলনি এৰ খাই যায় ভাল নহয় তো কিনাৰ পাছতে গৈ দৰ্জীৰ ওচৰত গৈ আকৌ এবাৰ চিলনিৰ ওপৰত আকৌ এবাৰ যদি চিলাই বা কৰাই লয় অতি ভাল